গ্ৰাহকসকল কোন বুলি ক'বলৈ হ'লে এখন কাপোৰৰ দোকানত সকলো ধৰণৰ গ্ৰাহক আহে সৰুৰ পৰা বুঢ়ালৈকে মতা মাইকী সৰু ল'ৰা ছোৱালী সকলোৱে গ্ৰাহক আৰু তেওঁলোকৰ যি কাপোৰ যাক যেনেকুৱা ধৰণৰ কাপোৰ লাগে তেওঁলোকে সিহঁতৰ বয়সৰ অনুযায়ী চাইজ লৈ কাপোৰ ক্ৰয় কৰে মতা মানুহৰ যি কাপোৰ সেইবোৰ তেওঁলোকে পচন্দ কৰে মাইকী মানুহৰ কাপোৰ মাইকী মানুহে যেনেকে পচন্দ কৰিব লাগে তেনেকে কৰে ইয়াত কোনো বয়সৰ সীমা নাই কোনো লিংগ বা জাতি সীমা নাই সকলো ধৰণৰ মানুহে আহিব পাৰে সকলোবোৰে হ'ল এজন এজন গ্ৰাহক তেওঁলোকৰ যিটো পচন্দ যিটো কাপোৰ পচন্দ সেইটো তেওঁলোকে নিজে পচন্দ কৰি নিজে চাই চিতি বাচি ক্ৰয় কৰে দোকান এখনলৈ আহোঁতে গ্ৰাহকজন তেওঁলোকৰ নাম বা বয়স বা লিংগ জাতিৰ বিষয়ে সোধা নহয় যিকোনো মানুহে আহিব পাৰে ক্ৰয় কৰিব পাৰে পচন্দ কৰিব পাৰে ক্ৰয় নকৰিবও পাৰে সকলোৱে আহিব পাৰে